কেইবছৰমান আগৰ পৰা বুলি ক'বলৈ গ'লে মই মোবাইল ফোন প্ৰথম দেখা পাইছো টিভিত টিভিত বা সেনেকুৱা মাধ্যমত মই দেখা পাইছোঁ তেতিয়া দেখা ফোনবিলাক আছিলে ধৰি লওঁক এণ্টেনা থকা নিচিনা য'ত অকল কী পেইডটো থাকে আৰু স্ক্ৰীণখন নাথাকে তাৰপিছতে লাহে লাহে এতিয়া টু থাউজেণ্ড ইয়েৰ টু থাউজেণ্ডমান পোৱা পাইছেগৈ তেতিয়া প্ৰথম দেখিছোঁ ফোন যোনটোত সৰুকে স্ক্ৰীণ এখন থাকে সৰু স্ক্ৰীণখন হালধীয়া স্ক্ৰীণ এখন থাকে তাতেই সেই যে কেলকুলেটৰ নিচিনা এখন স্ক্ৰীণ ওলাই তাতেই জাষ্ট বাইনেৰি ডিজিটবিলাক ওলায় তাতেই ফোন নাম্বাৰটো মাৰিব লাগে আৰু ফোন লগাব লাগে তা তাৰ মাজতে সীমিত আছিলে তাত দুটামান মানে এক্সট্ৰা সুবিধা দিয়া হৈছিলে সেই সুবিধাকেইটা দেখিছিলোঁ যে কোনোবা এটা ফোনত টৰ্চ দিয়া হৈছিল কোনোবা এটা ফোনত ধৰি লওঁক ৰেডিঅ'টো সুবিধা দিয়া হৈছিল যোনটো আগতে মানুহে ৰেডিঅ'ৰ কাৰণে বেলেগ এটা ৰেডিঅ' ল'বলগীয়া হৈছিলে সেইটো ৰেডিঅ'ৰ সুবিধাটো পোৱা গৈছিলে বিভিন্ন ষ্টেচনৰ লগত কানেক্টেড থাকিব পাৰিছিলে আৰু লাহে লাহে লাহে লাহে মোবাইল ফোনৰ উন্নতি উন্নতি হৈ হৈ হৈ হৈ আজি এতিয়া আজি আজি এটা বেলেগ এটা পৰ্যায় পালেহি সেই সময়ৰ পৰা ধৰি লওঁক লাহে লাহে মিউজিক প্লেয়াৰ স্টাৰ্ট হ'ল মিউজিক প্লেয়াৰ দিলে আইপদৰ আইপদৰ ব্যৱহাৰ মানুহৰ কমি গ'ল যেতিয়া মিউজিকৰ মিউজিকৰ কাৰণে মানুহে ফোনটোতে সুবিধাখিনি পোৱা হ'ল আগৰ ফোনবিলাকত ধৰি লওঁক মেমৰি কাৰ্ড লগাবলগীয়া হৈছিলে যোনটোত নেকি ইণ্টাৰনেল মেমৰি বহুত কম থাকে যাৰ ফলত নেকি মানুহে নিজৰ ডাটাবিলাক ষ্ট'ৰ কৰিবলৈ অসুবিধা হৈছিলে ডাটা বুলি ক'লে ফটোজ তাৰপিছতে ধৰি লওঁক ভিডিঅ'চ তেনেকুৱা ধৰণৰ বস্তুবিলাক ষ্ট'ৰ কৰিবলৈ অসুবিধা হৈছিলে ক্ৰমান্বয়ে যেতিয়া দিন উন্নতিৰ ফালে আহিলে ফোনৰ উন্নতিও দেখা পোৱা গ'ল লাহেকে নকিয়াই উলিয়ালে চিমিয়ান চিমিয়ান স্মাৰ্ট ফোনচখিনি উলিয়ালে যোনখিনি স্মাৰ্ট স্মাৰ্ট ফোন উলিওৱাৰ পিছত ধৰি লওঁক স্মাৰ্ট ফোন ইণ্ডাষ্ট্ৰিটোত এটা নতুনত্বৰ সৃষ্টি হ'ল সেই ফোনবিলাকতো ধৰি লওঁক কেমেৰা দিয়া হ'ল যোন যোনটো সময়ত নেকি মানুহে ডিজিটেল কেমেৰা এটা এক্সট্ৰাকে ল'বলগীয়া হৈছিলে সেইখিনি বস্তু নোলোৱাকে হৈ গ'ল মানুহে হাততে ফটো উঠাব পৰা হ'ল ভিডিঅ' কৰিব পৰা হ'ল কিন্তু তাৰো এটা সীমিত মানে সীমা এটা সীমা আছিলে যেনে ফটোখিনি কোৱালিটিটো এটা লিমিটেড মেগা পিক্সেললৈকেহে তুলিব পৰা গৈছিলে বা ভিডিঅ'খিনিও এটা মানে লিমিটেদ কোৱালিটিতহে তুলিব পৰা গৈছিলে সেই আৰু ভিডিঅ'টোৰ লেঙঠটোও একদম সীমিত থাকিবলগীয়া হৈছিলে যিহেতু ইণ্টাৰনেল মেমৰি বহুত সীমিত থাকে তাৰপিছত লাহে লাহে এক্সাটাৰ্ণেল মেমৰি এড কৰিব পৰা সুবিধাখিনি দেখা পোৱা গ'ল এক্সাৰ্ণেল মেমৰি অহাৰ লগে লগে মানুহে ফোনতে বিভিন্ন ধৰণৰ মানে ক্ৰিয়ে ক্ৰিয়েটিভ বস্তু কৰিবলৈ ষ্টাৰ্ট কৰিলে মানুহে ব্লগিং কৰা ষ্টাৰ্ট কৰি কৰিবলৈ ধৰিলে সেই ভিডিঅ'ছ বিলাক ইউটিউবত দি তেওঁলোকে এটা নতুন ইনকামৰ চৰ্ছো জেনেৰেট কৰিবলৈ সুবিধা হ'ল গতিকে স্মাৰ্ট ফোনে আমাৰ জীৱনত এটা বহুত ডাঙৰ ইমপেক্ট পেলাই আছে আৰু এতিয়াৰ স্মাৰ্ট ফোনবিলাকততো ক'বলৈ গ'লে বহুতখিনিয়ে সুবিধা দিয়া গৈছে বহুতখিনি সুবিধা বুলি ক'বলৈ গ'লে ধৰি লওঁক ফট'ছ ভিডিঅ'জ সেইখিনিতো আছেই তাৰ উপৰি আমি যিকোনো সময়ত যিকোনো মানুহৰ লগত আমি ভিডিঅ' কল কৰিব পাৰোঁ আমি যিকোনো মানুহক আমি কোন কোন কোন জেগাত আছে আমি নিজৰ ল'কেচন শ্বেয়াৰ কৰিব পাৰোঁ আৰু আমি ইনছটেণ্ট মেছেজ কৰিব পাৰোঁ আগতে মোবাইলত চিম কাৰ্ডৰ জৰিয়তেই মেছেজ দিবলগীয়া হ'লে এটা এক্সট্ৰা ছাৰ্জেছ কাটিছিলে বা দিনটোত এটা লিমিটেড নাম্বাৰ মেছেজেছ ছেণ্ড কৰিব পৰা গৈছিলে কিন্তু স্মাৰ্ট ফোনৰ উন্নতিৰ লগে লগে ইণ্টাৰনেটটোও মানুহৰ হাতে হাতে আহি পৰিলেহি যেই ইণ্টাৰনেট হাতত আহি পৰিলেহি ইণ্টাৰনেটৰ জৰিয়তে মানুহে নানানখিনি কাম কৰিব পৰা হৈছে ইতিমধ্যে মই কৈছোৱে যিহেতু এনেকে ব্লগিং কৰিব পৰা হৈছে মানে মানুহে ঠিক তেনেধৰণে মানুহে নিজৰ ফটোগ্ৰাফি স্কিলছ বা নিজৰ মিউজিক স্কিলছ সকলোখিনি সকলো সময়তে সকলোৰে লগত শ্বেয়াৰ কৰিব পৰা সুবিধা হৈ গৈছে পৃথিৱীখন এখন মানে পৃথিৱীখনৰ মানুহৰ ইজনৰ পৰা সিজনৰ মাজত ডিচটেঞ্চটো কমাই দিলে আগতে মেছেজ কৰিবলৈ হ'লে ধৰি লওঁক এশটা মেছেজ লিমিট আছিলে এতিয়া কোনো লিমিটৰ কথা নাই যিহেতু হোৱাটছৱাপৰ নিচিনা মেছেঞ্জাৰ এপ আহি গ'ল ফেচবুকতো মেছেঞ্জাৰ এপ আহি গ'ল বা বিভিন্ন চ'ছিয়েল মিডিয়া হেণ্ডেলবিলাকত আপোনাৰ আহি গ'ল মেছেঞ্জাৰৰ সুবিধা গতিকে মানুহৰ ইজনৰ পৰা সিজনৰ মাজত দূৰ দূৰত্ব কমাই দিলে সেইখিনি সুবিধা হোৱাৰ পৰা মানুহৰ বহুতখিনিয়ে ভাল হৈছে মই এতিয়া বৰ্তমান ব্যৱহাৰ কৰি আছোঁ এখন বি এছ এন এল চিম যোনখন বি এছ এন এল চিম মই দুহেজাৰ আঠ চনৰ পৰা চলাই আছোঁ আৰু আজি দিনলৈকে চলাই আছোঁ যিহেতু এইখন চিম মোৰ সকলো বেংক বা সকলো বন্ধু বান্ধৱসকলৰ লগতে মানে শ্বেয়াৰ কৰা হৈছে গতিকে এইখন চিম মই সদায় ব্যৱহাৰ কৰি আহিছো আৰু সদায় ব্যৱহাৰ কৰি যাম হয়তো চিমখন সলনি কৰিবলগীয়া হ'লেও নম্বৰটো মই কেতিয়াও সলনি নকৰিম আৰু মই এইয়া বি এছ এন এলৰ কোনোবা কোনোবা জেগাত নেটৱৰ্ক নেপায় নেটৱৰ্কৰ অসুবিধাৰ কাৰণে যিহেতু ফোনটো দুৱেল চিম হয় দুৱেল চিম হয় কাৰণে মই আৰু এখন জিঅ' চিম ব্যৱহাৰ কৰি আছোঁ জিঅ' চিমখনত ডাটা পেকৰ পৰা আৰম্ভ কৰি ইণ্টাৰনেটৰ সুবিধাখিনি ভালকৈ পোৱা গৈ আছে ইণ্টাৰনেটৰ কাৰণে মই জিঅ'খন জিঅ' চিমটোৱে ব্যৱহাৰ কৰোঁ কিন্তু মই ডে ডেটাৰ কাৰণে মই জেনেৰেলি ৱাই ফাইটো ব্যৱহাৰ কৰোঁ গতিকে মই ডেটা পেক সীমিতভাৱেই ইউজ কৰোঁ মই যোনটো নৰ্মেল ডেইলি ডাটা পেক তেনেকুৱাকেই ইউজ কৰা হয়